অঁ খাদ্য বনোৱা লগত মোৰ কোনো পেইজ নাই তোমাৰ আপলোড দিয়া নিজে বনাওঁ বনাই ভাল পাওঁ আমাৰ যিবিলাক থলুৱা খাদ্য আৰু সেবিলাককে বেছি গুৰুত্ব দিওঁ বনাবলৈ তাৰে ভিতৰতে তোমাৰ হয় নিজৰ পচন্দ অনুযায়ী আৰু কেতিয়াবা কোনো এজন আহিলেও তেনেকুৱা ধৰণে বনাবলৈ চেষ্টা কৰোঁ আৰু এই আমাৰ বৰ্তমান আমাৰ যিবিলাক খাদ্য আৰু থলুৱা খাদ্য আছে সেই খাদ্যবিলাককে বেছি মই গুৰুত্ব দিওঁ বা নিজেও খাই ভাল পাওঁ সেইখিনি বস্তু অঁ তেনেধৰণে মাছৰ টেঙা বনোৱা তেনেদৰে তোমাৰ মাংস লগত তিল দি বনোৱা মাছৰ লগত তিল দি বনাই খোৱা বইল মাছৰ এটা আঞ্জা বনোৱা কচুৰ ঠুৰি লগত তেনেকৈ মাছৰ দি বনোৱা ইত্যাদি আৰু আমাৰ প্ৰয়োজন আমাৰ যিবিলাক থলুৱা খাদ্য আৰু সেই খাদ্যবিলাককে চেষ্টা কৰোঁ কৰিবলৈ যেনেকৈ গাহৰি মাংসটো লগত তোমাৰ খৰিচা দি বনাই খোৱা বা ঔ টেঙা দি বনাব পাৰি তেনেদৰে তোমাৰ আৰু নিজৰ ৰুচি অনুযায়ী যেনে চেংমৰাৰ লগত তুমি খাব পাৰি সৰু মাছ দি বা তুমি এই কণবিলাহী লগত কচু ঠুৰি পাতত দিও খাব পাৰি দালি বনায়ো খাব পাৰি তেনেকৈ অঁ নি নিজৰ ৰুচি অনুযায়ী আৰু আচলতে নিজৰ জুতিটো যেনেকৈ লগাই ল'ব পাৰা আৰু নিজৰ কথা আৰু আমি চেষ্টা কৰোঁ আৰু তেনেকৈ দি বনাবলৈ বনাবলৈ যাতে নিজেও খাই ভাল পাওঁ যাতে অন্য কোনো দহজন আহিলেও বনাই পেনি খুৱাবলৈ চেষ্টা কৰোঁ যাতে ভাল পাওঁ বনাই ভাল পাওঁ খুৱাই ভাল পাওঁ যেতিয়া কোনো এজনে কয় যে সুন্দৰ বনাইছা এইটোৰ লগত আঞ্জাখন বহুত সুন্দৰ হৈছে সেইটোৱে আচলতে খুব আনন্দ দিয়ে সেটো কাৰণে মই ভাবোঁ আৰু বৰ্তমান পেজত আপলোড দিয়া বা তেনেকুৱা ধৰণেৰে কথাৰে কোনো ভবা নাই বৰ্তমান তোমালোকে আহিছা খাদ্যটো খাই মোৰ আঞ্জাখন খাই প্ৰশংসা কৰিছা তাৰ বাবে খুব ভাল লাগিছে অঁ তেনেদৰেই বনাই খায়ে খাবলৈ যত্ন কৰি আছোঁ আৰু বৰ্তমান থলুৱা খাদ্যবিলাককে আমি তেনেদৰে জুতি লগাই আঞ্জাখন কৰি আমি পৰিৱেশন কৰাৰ ক্ষেত্ৰতে তেনেকৈ দৰে কৰি গৈ আছোঁ আৰু আৰু ভাবিছোঁ আৰু নতুন যদি কোনোবা ইচ্ছুক থাকে ধৰি লওক যদি কোনোবাই ভাবে কেনেদৰে বনাম বা এইখন আপুনি কেনেকৈ বনাইছে তেতিয়া দেখুৱাই দিয়াত কোনো মোৰ প্ৰয়া ক্ষোভ নাই বা কোনো যদি শিকিব বিচাৰে কিবা এটা কৰিব বিচাৰে তেতিয়াবা এনেদৰে কেনেকৈ আপুনি ৰান্ধিছে ইত্যাদিবিলাক শিকিব বিচাৰিলে ধুনীয়াকৈ শিকাই দিব পাৰিম অঁ ঠিক আছে